নহয় গোটৰ পৰা আমি পঞ্চাছ হাজাৰ টকা লৈ আনিলোঁ আনি গাহ কি কৰিম পঞ্চাছ হাজাৰ টকা কি কৰিম তেতিয়া গাহৰি পোৱালি আনি গাহৰি পোৱালি আনিলে দুটা আনি পুহি ডাঙৰ কৰি পোৱালি দিব পোৱালি দিলে আমি বেচিম বেচি পেলাই আকৌ সেই টকাটো এতিয়া কি কৰিম এতিয়া ভাবিছোঁ আকৌ সৰহকৈ কৰিলে সেই আধা টকাটো আকৌ অলপ বঢ়াই লওঁ বঢ়াই মানে হাঁহ বা কুকুৰা গাহৰি এনেকৈ বঢ়াই লওঁ বঢ়াই লৈ তাৰপিছত আকৌ সৰহ হৈ গ'লে আকৌ বেচি দিওঁ বেচি দিয়া পাছত আকৌ এই কি কৰিম বুলি ভাবোঁ এইটো এতিয়া আকৌ হেৰি কি কয় আকৌ ছাগলী বেচি যেনিবা আকৌ ছাগলী কিনি লওঁ তাৰমানে সৰহ হ'লে আকৌ বেচি দিওঁ বেচি দিয়া পিছত আকৌ অলপ যদি কিবা বেমাৰী আজৰি হয় আমি বেচি দিওঁ আকৌ ভাল ছাগলী কিনি আনো কিনি আনি তেও মানে আমি কেনেকৈ লাভ লাভৱান হ'ব পাৰিম তাকে চিন্তা কৰি থাকোঁ তাৰমানে এতিয়া বেয়া ছাগলী যিটো হয় আমি তেতিয়া বেচি দিওঁ বেচি তাৰ পৰা ভাল ছাগলী কিনি আনো কিনি আনি আকৌ আমি ভাল পোৱালিতে তেতিয়া ৰখাই দিওঁ আৰু বেমাৰ আজাৰ হ'লে দৰৱ পাতি এই কৰোঁ কৰি পেলাই আৰু এই পোৱালিক দিওঁ পোৱালিক দিলে এতিয়া চৰকাৰেতো আমাক সহায় নিদিয়ে চৰকাৰে সহায় দিলে আমি আকৌ গঁৰালত আমি সৰহকৈ পুহিম বুলি বেছি লাভৱান হ'ম বুলি ভাবিছিলোঁ এতিয়াতো চৰকাৰে দিলেহে এতিয়া কেনেকৈ কৰিম এতিয়া তাকে নিজে সেই পইচাৰে ছাগলী গৰু বেচি যেনিবা সেই গাহৰি বেচি আমি আকৌ গঁৰাল বনাই ল'লোঁ বনাই লৈ আকৌ ছাগলী সৰহ কৰি দিলোঁ সৰহ কৰি এতিয়া আৰু সেই কি কয় ডাঙৰ হ'লে ডাঙৰ হ'লে বেচি দিওঁ আকৌ অলপমান ছাগলীকেইটা সৰহ হ'লে তাৰমানে আকৌ গঁৰালটো অলপ ডাঙৰ কৰি লওঁ ডাঙৰ কৰি লৈ আকৌ হেৰি কি কয় তেওতো আমি চৰকাৰৰ পৰাতো সুবিধাটো নাপাওঁ চৰকাৰেতো নিদিয়ে আমাক চৰকাৰে কেনেকৈ দিব এতিয়া চৰকাৰে এতিয়া হেৰি কৰিবতো নাজানোৱেই তাৰপিছত আৰু তেনেকৈয়ে কৰি থাকোঁ আৰু চৰকাৰে সুবিধা দিলে মানে আমি আকৌ গঁৰাল আমি সৰহকৈ বনাম বুলি ভাবিছোঁ ভাবিম কৰিছোঁ তেওতো আমাকটোতো কোনো হেৰি কৰিব নাই নিদিয়ে নাই এতিয়া এতিয়া আমি এতিয়া কি কৰিম এতিয়া আকৌ তেহে একেটাকে কৰি থাকোঁ ছাগলী সৰহ হ'লে ছাগলী বেচোঁ বেচি পেলাই আকৌ অলপমান ভাল ছাগলী কিনি আনো কিনি আনে আকৌ পুহোঁ পুহি আকৌ দুবছৰ এবছৰ পুহোঁ পুহি পেলাই যিটো অলপ চাইজটো অলপমান বেলেগ হৈ যায় যে তেতিয়া পইচা পাতি নাই পইচা পাতি নহ'লে এতিয়া ক'ৰপৰা কি কৰিম সেই ছাগলীকে বেচোঁ আকৌ ছাগলীক খাওঁ আৰু ছাগলী দানা দিওঁ আকৌ ঘৰলৈ ঘৰ খাবৰ কাৰণে ৰখাও মানে আধা বেচোঁ আধা ছাগলী কিনাত আধা হেৰি ঘৰৰ কাৰণে ৰখাই লওঁ সেইটো কামেই কৰি থাকোঁ আৰু উপায়টো নাই এইটো কাম কৰি আৰু তাৰপিছত আকৌ দুবছৰ পিছত আকৌ ছাগলীৰ বেমাৰ বেলেগ হৈ যায় নহয় একে ছাগলী ৰখাই থাকিলে তাৰপিছত আকৌ কিনি আনো আধা পইচা ঘৰ এই ঘৰত ৰখাওঁ আধা পইচা আকৌ ছাগলীকে কিনি আনোগৈ কিনি আনি তাৰপিছত আকৌ তেনেকৈয়ে কৰি থাকোঁ আৰু হাঁহ কুকুৰা কিনিলে হয় তেনেকৈ এই বেচিলি এই দহটা বেচিলে পাঁচটা আকৌ ঘৰত থৈ দিওঁ সেই হাঁহ কণী দিয়ে পোৱালি দিয়ে পোৱালি দিলেও আকৌ কোনোবা বছৰ বেমাৰ হৈ যায় চব মৰি যায় সেইটো আমাৰ লছ হয় এতিয়া চৰকাৰতো আমাক সুবিধা নিদিয়ে কি কৰিম এতিয়া আকৌ তেনেকৈ আকৌ হাঁহকেইটাকে পুহি লৈ তাৰপিছত আকৌ হেৰি কৰোঁ আৰু কোনোবা বছৰ ভাল হয় ভাল হোৱাৰ পিছতে কোনোবা বছৰ দহটা পোৱালি দহটা পোৱালি পাছে কোনোবা বছৰ এই দহটাও মৰি যায় কিবা সময়ত কোনোবা সময়ত দহটা বেমাৰটো দৰৱ পাতি দিলেও কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয় কিবা নাবাচে চব মৰি যায় কি তাৰপিছত আৰু কি কৰিম আৰু তাৰপিছত আকৌ আকৌ ইফালে গাহৰি আছেই নহয় গাহৰি তাৰ দানা কিনিবই লাগিব কিনিব লাগে এতিয়া আধা পইচা যে ঘৰত থৈছোঁ তাৰে আকৌ সেই দানা কিনি আনো তাৰপিছত তাক খোৱাবই লাগিব তাৰপিছত আকৌ সেই গাহৰি ডাঙৰ হ'লে আকৌ বেচি দিওঁ

আকৌ বেচি দিওঁ বেচি পেলাই আকৌ আধা পইচা হেৰি গাহৰি কিনি আনো আধা পইচা মই ৰখাওঁ ৰখাই পেলাই ডাঙৰ কৰিব নোৱাৰোঁ নহয় এতিয়া ডাঙৰ কৰিলে আকৌ সৰহ লাগিব পইচা সেইকাৰণে সৰুকৈ ৰখাই থৈ দিওঁ আৰু এনেই যেনে তেনে কৰিব পাৰোঁ মানে